এজন ব্যক্তিয়ে নিজৰ স্বাস্থ্যটো ভালদৰে ৰাখিবলৈ সকলো বেমাৰ আজাৰ আদিৰপৰা দূৰত থাকিবলৈ নিজৰ খোৱা বোৱা বস্তু ভাল ভাল খাদ্য সেউজীয়া শাক পাচলি পৰ্যাপ্ত পৰ্যায়ত খাদ্যৰ বাহিৰেও নিজৰ খোৱাপানীৰ ওপৰত অতিকৈ গুৰুত্ব দিয়া উচিত কাৰণ আমাৰ শৰীৰত সত্তৰ শতাংশ পানীয়ে গঠিত সেইবাবে এজন মানুহে নিজৰ খোৱাপানীখিনি ভালদৰে চকু নিদিয়ে বা এদিনত পৰ্যাপ্ত পানী গ্ৰহণ নকৰে তেতিয়াহ'লে মানুহজনৰ শৰীৰত মানুহজনৰ শৰীৰত বেমাৰে দেখা দিয়াতো বহুত চান্স থাকে এজন ব্যক্তিয়ে এদিনত দুই লিটাৰকৈ পানী খোৱা উচিত এই পানী খোৱাখিনি সদায় পৰিষ্কাৰকৈ কৰিব লাগে পৰিষ্কাৰ কৰি পানী খাবলৈ হ'লে পানীখিনি খোৱাৰ আগত পানীখিনি ফিল্টাৰ কৰিব লাগে নহ'লে পানী গৰম কৰি পেলাই ঠাণ্ডা কৰি খাব লাগে নহ'লে এটা ভাল উৎসৰপৰা পানী খাব লাগে পৰিষ্কাৰ নোহোৱা পানী বা ফিল্টাৰ নকৰাকৈ পানী খালে এনেই লেতেৰা পানীত থকা বীজাণুবিলাক আমাৰ স্বাস্থ্যলৈ সোমাই যোৱা শংকা থাকে আৰু এনে বীজাণু আমাৰ শৰীৰত সোমাই যায় তেতিয়া শৰীৰত বিভিন্ন ধৰণৰ বেমাৰৰ সৃষ্টি কৰিব পাৰে সেই বেমাৰসমূহৰ ভিতৰত মুখ্য বেমাৰ হৈছে টাইফয়ড কলেৰা ডিচেণ্টৰী আৰু মানুহজন দুৰ্বল হোৱা বা বমি কৰা দেখিবলৈ পোৱা যায় এজন মানুহে যদি পৰ্যাপ্ত পানী যদি তেতিয়াহ'লে মানুহজন থাইৰয়ড হোৱা দেখা যায় গা বিষ হোৱা দেখা যায় আৰু মানুহজন অতিশয় দুৰ্বল হয় পানী খোৱাপানীখিনি সদায় ভাল জেগাৰপৰা ল'ব লাগে কাৰণ খোৱাপানীখিনি জেগাটো যদি চফা নহয় তেতিয়াহ'লে এনেকৈ বীজাণুবিলাক থকা বহুৱেই চান্স থাকে সাধাৰণতে পানী লেতেৰা পানীখিনি তাত বহুত জীৱ জন্তুৱে মল মূত্ৰ কৰা দেখা যায় এনেকুৱা পানীয়ে যদি মানুহে চিধাকৈ গ্ৰহণ কৰে তেতিয়াহ'লে এজন মানুহৰ শৰীৰত বেমাৰে দেখা দিয়াটো নিশ্চিত